অ মই আপোনালৈ ফোন কৰিছিলোঁ মানে আপুনিতো অৰ্কিডৰ ওপৰত হেৰি কৰি আছে আপোনাৰ তাত অৰ্কিড আছে বুলিও গম পাইছোঁ অ ময়ো আকৌ অৰ্কিড কৰিব বিচাৰিছোঁ মানে আপোনাৰ নিচিনাকৈ ওম এতিয়া কেনেকৈ কৰিম মানে হেৰিটো ক'ৰপৰা ল'ম অৰ্কিডটো ক'ৰপৰা ল'ম আপুনি যোগাৰ কৰি দিব পাৰিব নেকি কৰিম ওম ওম মানে নহয় তাৰমানে মই নতুনকৈ কৰিমতো গতিকে দুজোপা দুজোপাকৈ দিলেও হ'ল কৰি চাওঁ প্ৰথমতে কেনেকুৱা হয় কৰিব পাৰোঁনে নোৱাৰোঁ

হয় হয় হয় হয়

হয় হয়

হু হু হু হয় হয় হয় সেইটো আপুনি মোক দেখুৱাই দিব লাগিব তাৰ আগতে মই কি কি পুলিকেইটা অনাৰ আগতে মই কি কি যোগাৰ কৰিম কেনেকৈ কৰিম সেইখিনি আপুনি মোক এনেকৈয়ে কৈ দিব নে মই যাব লাগিব বাৰু হয় হয়

হয় হয় হয় হয় হয় হয় বুজিছোঁ বুজিছোঁ হয় বুজিছোঁ হয় হয় অ অ অ হয় হয় হয় হয় হয়

হয় হয় হয় ওম হয় হয় হয় আপুনি মোক মই যাম আপোনাৰ তাত আনিবলৈ তেতিয়া আপোনা আপুনি মোক দেখুৱাই দিব আপুনি মোক আপোনাৰ এড্ৰেছটো এইটো নম্বৰতে দি দিব মই আপোনাক সুবিধা কেতিয়া হয় তেতিয়া তেনেকৈ মিলাই যাম বাৰু দিয়ক ঠিক আছে বাৰু হয় হয় হয় হয় ফোন কৰিম হয় হয় ধন্যবাদ হয় হয় অ হয় হয়